মই যেতিয়া বজাৰৰ পৰা অলপ দাম দি কুৰ্তি এটা কিনিছিলো কিন্তু ঘৰত আহি দেখোঁ যে কুৰ্তিটোৰ কুৰ্তিটোৰ মেটেৰিয়েলটো একেবাৰেই ভাল নহয় একেবাৰেই চফট নহয় ধুই দিয়াৰ পিছত সেইটো বহুত ফ্ৰিজি হৈ গ'ল চ' মোৰ এইটোৱে নিগেটিভ এক্সপিৰিয়েঞ্চ